হেল্ল' অ' লেণ্ডলাইন অফিচত লাগিছে নাই বাৰু হয় হয় লাগিছে ন অ' এই আমাৰ ওচৰৰে মাইনাহঁতৰ লেণ্ডলাইনটো অফ হৈ আছে চাই দিব পাৰিব নেকি কিবা সমস্যা হৈছে নেকি অ' নাই নাই মোৰ ঠিকে আছে বাৰু দে মোৰ একো প্ৰব্লেম হোৱা নাই অ' মাইনাৰ লেণ্ডলাইনটো অলপ প্ৰব্লেম হৈ আছে সিহঁতৰ ঘৰৰ চাই দিয়কচোন কিবা প্ৰব্লেম হৈছে নেকি

অ' অ' আপুনি চাই জনাবচোন দেই অ' আৰু লগতে আমাৰ মানে এই চুবুৰীটো এই চুবুৰীটোৰ কিবা লেণ্ডলাইনত কিবা প্ৰব্লেম আছে নেকি বাৰু কাৰোবাৰ ঘৰত নিৰ্দিষ্টকৈ মানে লেণ্ডলাইনত কিবা প্ৰব্লেম হ'লে আপুনি জনাই দিবচোন তেতিয়া আমি ঠিক কৰি ল'ব পাৰিম অ' অ' চুবুৰীটোত নাই ন অ' অ' ঠিক আছে আপোনালোকে চাই জনাবচোন কিবা প্ৰব্লেম প্ৰব্লেম হ'লে অ' ঠিক আছে দিয়ক হ'ব